অঁ দীপশিখা মই আছোঁ ৰ এনেয়ে এই হেৰি এই বিয়াখনৰ কথা ভাবি আছিলোঁ তাৰমানে আজি আবেলিকে ওলাও নেকি কাৰণ বজাৰ ধেৰ হ'বতো আবেলিকে ওলাও হেৰি যাওঁ এই তেজপুৰ চিল্ক ভাণ্ডাৰ যাওঁ কাপোৰ কেইযোৰ আগতে কৰি লওঁ মাহঁতে পিছত কৰিব আমাৰ কেইযোৰ আৰু এই হেৰি এই চেলেং কেইখনো তেনেকে তই কি বুলি ভাবিছ মানে সেইখিনিতো লাগিব নহয় বিয়াত বিয়াৰ দিনাখনৰতো এযোৰ লাগিল তাৰ পৰা জোৰোণত জোৰোণতো এযোৰ লাগিল তাকেতো মানে জোৰোণৰ যোৰ মই অকণ হেৰি ল'ম পাতল ৰঙৰ লওঁ বুলি ভাবিছোঁ অঁ ল'ব ল'ব পাৰ একো নাই মই হেৰি কৰিম পাতল এই এই হেৰিৰ নিচিনা মানে কি বুলি ক'ম মচুৰ দাইলটো যেনেকুৱা ৰং পাতল একেবাৰে হেৰি কমলাৰ নিচিনা একদম তেনেকুৱা ধৰণৰ এযোৰ লওঁ বুলি ভাবিছোঁ এই জোৰোণত পিন্ধিবলৈ মানে তাৰ পৰা বিয়াৰতো মুগা নহয় দৰা দৰা আদৰোতেওতো লাগিব এযোৰ সেইযোৰ পাটৰ সেইযোৰ পাটৰ কিনো আৰু এনেই যি হেৰি সন্ধিয়াতো ধৰ সন্ধিয়াতো মই শাৰীয়ে পিন্ধো নেকি পাটৰ শাৰী এখন চাব পাৰি শাৰী এখন চা মই তাৰমানে ভাবিছোঁ বিয়াৰ দিনা ৰাতি শাৰী এখন চাওঁ মই সেই ৰাতিৰ কাৰণে শাৰীখন হ'ল হেৰি হ'ব এই শাৰীখন সূতা ফুলৰ ল'ম কিন্তু মই এই অকণমান ডাঠ ৰঙৰ ল'ম বুলি ভাবিছোঁ এই ডা মানে ডাঠ সেউজীয়া চেউজীয়া তেনেকুৱা ধৰণৰ যদি হয় ৰাতি হ'লে অকণতো ভাল লাগিব চাগে আৰু দৰাৰ আগচোতে দৰা আদৰোতে দৰা আদৰোতে তেতিয়াহ'লে হেৰি আৰু এযোৰ লাগিব এই কেইবাযোৰো ল'বলৈ আছে অঁ ঠিক আছে তেতিয়াহ'লে মই সন্ধিয়া পিন্ধাযোৰ ডাঠ সেউজীয়া ল'ম তই দৰা আদৰোতে পিন্ধাযোৰ সেউজীয়া ল'বি আৰু মই মোৰ হেৰিযোৰ মই দৰা আদৰোতে তেতিয়াহ'লে এই চাম আৰু কিবা এটা ভাল ৰং নতুন আজিকালি ওলাইছে নহয় আৰু কিবা এই ৰঙৰ গুণা এটা ওলাইছে নহয় সেই তেনেকুৱা কিবা নতুন এটা মুঠতে ল'ম বুলি ভাবিছোঁ গধূলি গধূলি ওলাবি দেই এই হেৰি মানত ওলাবি পাঁচটা মানত ওলাবি পাঁচটা মানত ওলালে হ'ব দে ঠিক আছে অঁ